এক জানুৱাৰী ঊনৈছশ ছয়সত্তৰ চন দুই জুন দুহেজাৰ পাঁচ চন পঁচিছ ফেব্ৰুৱাৰী দুহেজাৰ সাত চন তেৰ মে' তেৰ মে' ঊনৈছশ সাতানব্বৈ চন ছয় আগষ্ট দুহেজাৰ বাইছ চন